অসমৰ সংবাদ মাধ্যমে ব্যৱসায় আৰু অৰ্থনীতিৰ বিষয়সমূহ বিভিন্ন ফৰ্মেটৰ জৰিয়তে সামৰি লয় তাৰ ভিতৰত ক'বলৈ হ'লে টক শ্ব'ত টিভি আৰু ৰেডিঅ' অনুষ্ঠানত ব্যৱসায়িক অৰ্থনীতিবিদ আৰু নীতি নিৰ্ধাৰকসকলৰ সৈতে বৰ্তমানৰ অৰ্থনীতিক বিষয় আৰু ধাৰাসমূহৰ ওপৰত আলোচনা কৰা হয় লাইভ আপডেট আৰু ব্ৰেকিং নিউজ তাত ব্যৱহাৰৰ বজাৰৰ উঠা নমা অৰ্থনৈতিক ঘোষণা আৰু ব্যৱসায়িক বিকাশৰ কথা আলোচনা কৰে আৰু সাংবাদিক কৰ পৃষ্ঠাত লিখা প্ৰবন্ধত অৰ্থনৈতিক নীতি ব্যৱসায়িক বিকাশ আৰু ৰাষ্ট্ৰত ইয়াৰ প্ৰভাৱৰ ওপৰত গভীৰ প্ৰবন্ধ আৰু মতামতৰ টুকুৰা আদি সামৰি লয় আৰু তদন্তমূলক সাংবাদিকতাত ব্যৱসায়িক পদ্ধতি অৰ্থনৈতিক কেলেংকাৰী আৰু দূৰ্নীতিৰ গভীৰ তদন্ত সামৰি লয়